হেল্ল' গিতালী বা আজি ইভিনিং খোজ কাঢ়িবলৈ ওলাব নেকি অঁ সন্ধিয়া পাঁচটামান বজাত অলপ অইলৰ ফালে যাম বুলি ভাবিছিলোঁ খোজ কাঢ়িবলৈ অঁ এতিয়া এই অলপ গৰম দিনো আহিছে নহয় অলপ দেৰিকৈ আন্ধাৰ হয় অকণমান খোজ কাঢ়িমগৈ অঁ মই আপোনাক ওলোৱা পিছত চাৰে চাৰিটামান বজাত ফোন কৰি দিম বাৰু অঁ অঁ ঠিক আছে দিয়ক